ৱেবচাইটৰ ক্ষেত্ৰত মোৰ বেলেগ কোনো ৱেবচাইট নাই ফেচবুকটো আছে সেইটোকে মই ব্যৱসায়ৰ ক্ষেত্ৰত কেতিয়াবা ইউজ কৰোঁ মানে ব্যৱহাৰ কৰোঁ আৰু অঁ কি কৰোঁ প্ৰয়োজন হ'লে কিবা কাপোৰ ৰিহা গামোচা এইবিলাক মানে কেতিয়াবা আৰু ফেচবুকতে দিওঁ এনেকৈ মই দুই এজন কাষ্টমাৰো পাওঁ ধৰক বা দুই একে মোক মেছেজো কৰে বা নতুন ডিজাইন কিবা আহিলে মানে কালেকশ্যন বিচাৰেও তেনেদৰে মই এই ব্যৱসায়টোও কৰি আছোঁ আৰু সেই ফেচবুকটোৱে মোৰ মানে এই ব্যৱসায়টোত বহুত সহায় কৰিছে বুলি মই ভাবোঁ আৰু ফেচবুকটোৱে মই উত্তম বুলি ভাবি আছোঁ আৰু বেলেগ একো ৱেবচাইট এতিয়ালৈকে মই খোলা নাই